মই বসন্ত ঋতুটো বহুত ভালপাওঁ কাৰণ সেইটো সময়ত চবফালে বহুত ধুনীয়া ফুল ফুলে চৰাই চিৰিকটিৰ মাত শুনিব পাৰি আৰু সেইটো সময়তে ব'হাগ বিহুও হয় আমাৰ মৰমৰ সেইকাৰণে সেই টাইমটো বহুত ভাল লাগে বেছিকৈ গৰমো নহয় বেছিকৈ ঠাণ্ডাও নহয় তৌ মোৰ সেইকাৰণে বসন্ত ঋতুটো খুব প্ৰিয়